এতিয়ালৈকে বেছিভাগ পুথিভঁৰাল মই ভ্ৰমণ কৰা নাই কিন্তু তাৰে ভিতৰত মই শিৱসাগৰ জিলাৰ পুথিভঁৰাল আৰু ডিব্ৰুগড় জিলাৰ পুথিভঁৰাল ভ্ৰমণ কৰিছোঁ তাতে মই কিছু ধৰণৰ বেলেগ বেলেগ ধৰণৰ কিতাপ আদি দেখিবলৈ বা পঢ়িবলৈ পাইছোঁ তাতে বিভিন্ন ধৰণৰ মানুহ আহে আহি বেলেগ বেলেগ ধৰণে কিতাপ পঢ়ি বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰে তাৰে মই যোনটো বস্তুৰ মানে যি ধৰণৰ কিতাপ মই ভাল পাওঁ মই তেনেকুৱা ধৰণৰ কিতাপ দুখনমান পঢ়ি আৰু যিয়ে মোক বহুত ধৰণৰ বিভিন্ন ধৰণৰ মানে জ্ঞান দিছে সেই পুথিভঁৰালে মোক বহুত ধৰণৰ বেলেগ বেলেগ ধৰণৰ জ্ঞান যিটো জ্ঞান মই আগৰ পৰা নাছিল বা যিবোৰ বস্তু মই আগতে গম পোৱা নাছিলো বা নাজানিছিলো তেনে ধৰণৰ মই বহুতো মানে জ্ঞান বা কথা মই জানিব পাৰিছোঁ সেই পুথিভঁৰালটোৰ পৰা মই বহুতো কথা জানিব পাৰিছোঁ যিটো আগতে হৈ গৈছে আগত হোৱা কথা মই বহুতো জানিব পাৰিছোঁ হয় আৰু মই ভাবিছোঁ নিজৰ ঘৰৰ ওচৰতেই মই ঘৰতেই মানে ওচৰতেই মোৰ সুবিধা হোৱাকৈ এটা সৰুকৈ পুথিভঁৰাল সাজিম বুলি ভাবিছোঁ সেই তাতে মই বিভিন্ন ধৰণৰ যি যি যি যি কিতাপ মই পঢ়ি ভাল পাওঁ তেনে ধৰণৰ কিতাপ মই উপলব্ধি কৰি ৰাখিব বিচাৰিছোঁ বিচাৰিম আৰু মানে তাত মই নিজেই থ'ব বিচাৰিম যোনটো মই বেছি নিজে পঢ়ি ভাল পাওঁ তেনেধৰণৰ কিতাপ মই তাত থ'ব বিচাৰিম আৰু তাত মই যাতে মই মানে যোনটো আহৰি সময়ত মই মানে সেই কিতাপ পঢ়ি পিনি কোনো ধৰণৰ জ্ঞান ল'ব পাৰোঁ যাতে মোৰো সুবিধা হয় আৰু মোৰ আমাৰ ঘৰতো ককা আইতা আছে সেইবাবে মই ভাবিছোঁ উপন্যাসো ৰাখিম বুলি ভাবিছোঁ কাৰণ আমাৰ আইতাও আছে ককাও আছে তেওঁলোকো মানে সেই কিতাপবোৰ উপন্যাস পঢ়ি ভালপাইতো যিহেতু সেই কাৰণে তেওঁলোকে সেই সেইবোৰ পঢ়ি পিনি পাহি পঢ়ি থাকিব পাৰিব আৰু মইয়ো ভাল পাওঁ যিহেতু সেই উপন্যাস পঢ়ি যিবোৰ ভাল লাগে মানে কিবাকিবি জানিব পাৰি মোৰ প্ৰিয় কিতাপ মই ৰাখিম যাতে মোৰো সুবিধা হয় ককা আইতাৰো সুবিধা হয় আৰু যাতে যোনেই বিচাৰে মানে কিছুমান লগৰ বা বন্ধু বান্ধৱ ওচৰৰ দাদা ভাইটিহঁতেও মানে যাতে পঢ়ি পঢ়িব পাৰে কিছু ধৰণৰ জ্ঞান আহৰণ কৰিব পাৰে সেইবাবেই মই ভাবিছোঁ নিজৰ ঘৰতেই দুই যি সুবিধা হয় যিমান পাৰোঁ সেইধৰণৰ কিতাপ আনি ৰাখিম যাতে সেই সুবিধা মতে সকলোৱে ইয়াৰ পৰা জ্ঞান আহৰণ কৰিব পাৰে আৰু মইয়ো যাতে সেই মোৰ সুবিধাৰ মতে কিতাপবোৰৰ পৰা নিজে নিজেই জ্ঞান ল'ব পাৰোঁ সেই আশা কৰি মই নিজৰে ঘৰৰ ইয়াতে সৰুকেই এটা পুথিভঁৰাল নিৰ্মি নিৰ্মাণ কৰিম বুলি আশা ৰাখিলো